আমি যদি খেলৰ প্ৰতি সুযোগটো পাওঁ হ'লে আমাৰ ভাৰতবৰ্ষ খেলুৱৈসকলক সকলো সুবিধাসমূহ প্ৰদান কৰিবলৈ সুবিধা প্ৰদান কৰিব লাগে আৰু যোন যোন খেলুৱৈসকলে আটাইতকৈ ভাল ভাল খেলে বা অলিম্পিক খেলিব যায় সেইসকলক সকলো সুবিধা প্ৰদান কৰিব লাগে আৰু মই যদি এনেকুৱা সুযোগ পালোঁ হয় তেতিয়াহ'লে মই এজন ভাল নাগৰিক হ'লোঁ হয় খেলৰ প্ৰতি আমাৰ দেশৰ প্ৰতি মানে খেল খেলি আমাৰ দেশ উজ্বল কৰিলোঁ হয় দেশৰ নাম গৌৰৱ কৰি তুলিলোঁ হয়